অঁ হেল্ল' অঁ হয় বাইদেউ কওক অঁ ভালেই কিনো কৰিবা আৰু এই ঘৰতে আছোঁ স্বাস্থ্য ঠিকে আছে বৰ ভাল বুলিও ক'ব নোৱাৰি ঘৰতে বহি বহি একদম বেয়া হয় খোজ কাঢ়িবলৈ নাই যোৱা যোৱাটো ভাবি আছোঁ বাৰু অঁ সেইটো হয় লগ নহ'লে যোৱা নহয় বাৰু অঁ লগ পালে কাঢ়িব পাৰি অঁ আবেলি যোৱাটোৱে ভাল হ'ব অঁ তাতে ভাল হ'ব দিনততো মোৰ স্কুল থাকে অঁ অঁ ঠিক আছে আবেলি একো অসুবিধা নহয় অঁ অঁ হ'ব